হেল্ল' অ'লা ফ'ৰটি হয় মই কালিৰ কাৰণে আপোনাৰ হেৰি কৰি কালি আপোনাৰ কিমান তাৰিখ হয় আঠ তাৰিখ আঠ আগষ্টৰ কাৰণে দহটা টেন এএমৰ কাৰণে মই এটা অ'লা বুক কৰিবলৈ ফোন কৰিছিলোঁ হয় আপোনাৰ মই যাম খানাপাৰাৰপৰা যাব লাগিব এই কামাখ্যা গেটলৈকে হয় তালেই যাম হয় অঁ কিমান টাইম লাগিব বা তালৈ যাওঁতে টু আৱাৰ্ছ দুই ঘণ্টা সেইটোতো বেছি হৈ যাব দেখোন মোক অলপ মানে জল্দি পাব লাগিছিলে সেইকাৰণে মই অ'লা বুক কৰি পেলাই যাব বিচাৰিছিলোঁ

আৰু পইচাৰ কথা কিমান কৈছিলে পইচা মানে এনেই কিমান ল'ব তিনিশ টকা হেৰিটো বেছি হৈ গ'ল

অলপ যদি কমাব পাৰিলে আৰু কথা ভাল হয় মানে ভাল হ'লে হয় আৰু তাকে

ঠিক আছে দিয়ক কালি অঁ কালি দহটা বজাত টেন এএম দহটা বজাত ৰাতিপুৱা হয় আঠ তাৰিখে আঠ আগষ্ট কালি হয় খানাপাৰাৰপৰা কামাখ্যা গেটলৈকে

ঠিক আছে দিয়ক অঁ আপুনি টাইমত আহি যাব কিন্তু অ'কে হ'ব দিয়ক ধন্যবাদ